হয় মোৰ মতে এই ডাঙৰ প্ৰতিষ্ঠানবোৰ যেনে আই আই টি আই আই এচ চি আই আই এম সকলোৰে বাবে সুলভ নহয় কিয়নো এই পৰীক্ষাবোৰত এই এই প্ৰতিষ্ঠানবোৰত উত্তীৰ্ণ হ'বলৈ বা পঢ়িবলৈ হ'লে তাৰ বাবে প্ৰথমতে এওঁলোকৰ বাচনি পৰীক্ষাসমূহত পাছ কৰিব লাগিব বা উত্তীৰ্ণ হ'ব লাগিব তেতিয়াহে সেই প্ৰতিষ্ঠান কেইখনত পঢ়িব পাৰিব তাৰ লগে লগে এই পৰী এই প্ৰতিষ্ঠানকিখনে

পৰীক্ষাবোৰত ষ্টুডেন্টসমূহে উত্তীৰ্ণ হ'বলৈ বহুতো কছিং ইন্সটিটিউচনত আপোনাৰ নামভৰ্তি কৰোঁৱা দেখা যায় যি দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ইমান ফীজ দি এনেকুৱা ক'ছিং ইন্সটিটিউচনত পঢ়িবগৈ নোৱাৰে হয় নিশ্চয়কৈ কিছুমান ষ্টুডেন্টে উইডাউট কছিং পাছ কৰে কিন্তু আপুনি সকলো ষ্টুডেন্টে ক্ষেত্ৰত এনেধৰণৰ নহয় আৰু ইয়াৰ লগে লগে এই প্ৰতিযোগিতাসমূহত উত্তীৰ্ণ হ'বৰ বাবে অত্যন্ত প্ৰতিযোগিতা থকা দেখা যায় যাৰ বাবে ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক আৰু লগতে মানসিক ক্ষেত্ৰত কিছুমান বহুত বেয়া প্ৰভাৱ পৰা দেখা যায় আনকি বহুতো ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ আত্মহত্য়া পৰ্যন্তও কৰি তোলে যিয়ে আমাৰ সমাজত অত্যন্ত এক বেয়া প্ৰভাৱ পৰা দেখা গৈছে বৰ্তমান সময়ত এই আই আই টি আই আই এচ চি আই আই এম আদিত পঢ়িবলৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে অত্য়ন্ত কষ্ট কৰে কিন্তু তথাপিতো উত্তীৰ্ণ হ'ব নোৱাৰি তেওঁলোক অতিকৈ হতাশা আৰু তেনেকা এনেধৰণৰ বহুতো মানসিক চাপত পৰা দেখা যায় যাৰ বাবে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অতি বেয়া প্ৰভাৱ পৰা দেখা গৈছে ধন্যবাদ